দাদা মই আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ সেই বস্তুসমূহ এতিয়া মোৰ মই লৈ পেলায় সন্তুষ্ট নহয় সেই গতিকে আপোনাৰ বস্তুখিনি মই ৰিটাৰ্ণ কৰিব পাৰিমনে মোৰ যিখিনি অৰ্ডাৰ আছিলে সেই অৰ্ডাৰখিনি মই আপোনাক ঘূৰাই দিব পাৰিমনে বাৰু